ন লাখ আঠত্ৰিছ হেজাৰ তিনিশ বিশ আঠ লাখ বাষষ্ঠি হেজাৰ চাৰিশ চৌবিছ দুই লাখ তেৱন্ন হেজাৰ তিনিশ নব্বৈ পাঁচ লাখ ছয়সত্তৰ হাজাৰ সাতশ বিশ এশ বিৰান্নব্বৈ হেজাৰ দুশ এক